আমাৰ মানে আৰ্টস্কুলৰ পৰা মানে ৱৰ্কশ্বপত লৈ যাই থাকে সৰু সুৰা কিন্তু এটা মানে কিছুমান লৈ যাই থাকে সৰু সুৰা বহুতটাক নিছোঁ এটা সৰু ডাঙৰক নিছে এটা ডাঙৰক নিছিলোঁ গুৱাহাটীত আৰ্টশ্বপত নিছিলোঁ আৰ্টশ্বপত নিছিল মোক তাতে আৰ্টস্কুলৰ পৰা নিছিল তাতে আমাৰ মানে ৱৰ্কশ্বপত মানে শিকাইছিল কেনেকৈ কি কৰিব লাগে মানে মানে আৰ্ট আৰ্টটো কেনেকৈ কি কৰে পানী ৰঙখিনি কেনেকৈ ব্যৱহাৰ কৰে মানে পানীৰ লগত মানে কি কৰিব লাগে ফাৰ্ষ্টতে পাতলাই দি আৰম্ভ কৰিব লাগে তাৰ পাছত ডাঠ নিব লাগে তাৰ পাছত মানে মানুহ আঁক বাঁক ফাৰ্ষ্টতে মানে পেঞ্চিলেদি আঁকিব লাগিব তাৰ পাছত ৰং দিব লাগিব তাৰ পাছত শুকাব দিব লাগিব তাৰ পাছত পেপাৰবিলাক বেলেগ বেলেগ হয় কাৰণে নেক্সট কাঠৰ ওপৰত মানে কেনেকৈ কাঠটো কাটি কাটি মানে সেই কৰিব লাগিব তাৰ তাৰ নেক্সট কি বোলে কেনেকৈ কি কৰিব লাগিব তাৰ নেক্সট সেই কৰিব লাগিব কি বোলে কাঠটো কেনেকৈ উঠাব লাগিব প্ৰিণ্ট কৰিব লাগিব তাৰে ওপৰত মানে এ কৰা হয় তাৰ নেক্সট কি বোলে আৰু আমাৰ মানে তাতে শিকাইছিল যে কি বোলে এই পেষ্টেল ৰঙটো কেনেকৈ কৰে মানে পেষ্টেল ৰঙটো কেনেকৈ কি ব্যৱহাৰ কৰা হয় পেষ্টেল ৰঙটোত মানে কি কি লাগে পেষ্টেল ৰঙত তাৰে নেক্সট সেই কৰা হয় এই মানে ৱোড কাটিঙটো শিকাইছিল মানে ৱোডত কেনেকৈ কাটে এ তাৰ পাছত আমাক আৰু হাতেদি বনা বস্তু বনাইছিল যে কি বোলে ৰচি দি কিছুমান মানে আঠা লগে লগে ঘৰ চৰ তাৰ পাছত ডিজাইন কৰাৰ কাৰণে তাৰ নেক্সট বাল্ব এটাত ৰং চং কৰি মানে ঘৰত ডিজাইনৰ কৰাৰ কাৰণে ঘৰটো মানে সজোৱাৰ কাৰণে কিবা কিবি শিকাইছিল তাৰ নেক্সট মানুহ শিকাইছিল মানুহ কেনেকৈ আঁকে কেনেহেন কি কৰে ফাৰ্ষ্টতে চকু দুটা আঁকে নাক দুটা আঁকে জুখি জুখি আঁকে তাৰ নেক্সট পৰ্ট্ৰেট বনাব ফাৰ্ষ্টতে কি ৰং মাৰিব লাগে কাৰণ পাতলা পাতলা কালাৰটো মাৰি লৈ তাৰ পাছত ওপৰত নীলাটো মাৰিলোঁ তাৰ পাছত ৰঙাটো মাৰিলোঁ তাৰপিছত সেই ৰঙা নীলা মিক্স কৰি বেঙুনীয়া হ'ল বেঙুনীয়া কালাৰটো ক'ত ব্যৱহাৰ কৰিব লাগে কি ব্যৱহাৰ কৰিব লাগে আৰু হালধীয়া কালাৰটো মানে সেউজীয়া লগত মিক্স কৰি পাতলা হালধীয়া হয় ৰঙাটোৰ লগত বগা মিক্স কৰি মানে পিংক কালাৰটো হয় সেনেহেন মানে কালাৰকেইটা আমাক মানে শিকাই দিছিল ৰঙা নীলা হালধীয়াতো মানে পাৰ্মেনেণ্ট কালাৰ বাকীকেইটা উলিয়াব লাগে সেনেকৈ শিকাইছিল আৰু এটা নেক্সট নেক্সট এটা গৈছিলোঁ মানে সেইটোত হ'ল আমাৰ আৰ্টস্কুলৰ পৰাই নিছিল নি থাকে মাজে মাজে আমাৰ তাতে সেই কৰি থাকে হাতে দি বস্তু মানে কেনেকৈ জাহাজ নাও মানুহে হাতেদি তাৰ পাছত কলাজ পেপাৰ মানে ব্যৱহাৰ কৰি কেনেকৈ আঠা লগাই লগাই কাটি কাটি মানে আঠা লগোৱা হয় পেপাৰত মানুহ এটাক আঁকিব লাগিল মেগাজিন কিনি মেগাজিনৰ ৰঙত যেন ৰঙা ৰঙটো ক'ত ক'ত ব্যৱহাৰ কৰিব লাগে হালধীয়াটো ক'ত ক'ত ব্যৱহাৰ কৰিব লাগে সেউজীয়াটো ক'ত ক'ত কৰিব লাগে নীলাটো নীলাটো আকাশত মাৰে সেজীয়াটো মানে গছ গছনিত মানে সেনেকা খুজিছিল তাৰ নেক্সট কি বোলে কাগজ কাগজবিলাক কেনেকৈ মানে বনায় আৰ্টৰ কাগজ কেনেকৈ কি বনায় সেইটো শিকাইছিল ফেক্টৰি আছে ফেক্টৰীৰ তাৰ পাছত ষ্টাম্প বনোৱা শিকাইছিল যে নিজৰ নামটো উল্টাকৈ লিখি তাৰ পাছত ষ্টাম্প বনোৱা ষ্টাম্পটো মানে কেনেকৈ মৰা হয় মানে মোৰ নামটো আছিল এনটো যায় মানে এনটো ওল্টাকৈ লিখি ৰঙটো কৰি তাতে ষ্টাম্পটো মৰা হয় মানে এন এনৰ ৰঙটো কেনেকৈ মাৰে তাৰ নেক্সট